হেল্ল' কি কওকচোন সুধকচোন ইয়াতে মানে অঁ বাছ আছে নাইট ছুপাৰ আছে ডে' ছুপাৰ আছে তাৰপিছত আপুনি ট্ৰেইনতো যাব পাৰে সুবিধা আছে চবেই সুবিধা আছে যাবলৈ তিনিচুকীয়াৰ পৰা একো অসুবিধা হয় অৰুণাচলও যাব পাৰিব আপুনি অৰুণাচলত চিন্তা নাই অঁ বাছত যাব পাৰিব অৰুণাচলত এনেই আপোনাৰ অৰুণাচললৈ কিমান এক হাজাৰমান টকা লাগিব নেকি আৰু বাছত দেই অৰুণাচল ক'ত যাব ইটানগৰ ইটানগৰ হ'লে সেই আৰু এক হোজাৰমান টকা পৰিব বাছত আৰু গুৱাহাটীত গুৱাহাটীতো সেই একে এক হাজাৰ মান লাগে আৰু ট্ৰেনত ট্ৰেনখন অৰুনাচলত নহ'ব ইয়াৰ পৰা নেজায় আছিলে মাজতে গুৱাহাটী লৈ ট্ৰেনতো ৰাজধানীত গ'লে দুইহেজাৰ মান টকা পৰিব আৰু এনেই আৰু বহুত কিবা ট্ৰেইন আছে চডীগড় আছে কামৰূপ আছে পাৰি পাৰি পাৰি পাৰি পাৰি দেল্লহি ৰাজধানী দেল্লহি আৰু কিবা সুবিধা মানে এই আৰু প্লেনতো যাব পাৰে আপুনি দেল্লহি যাব ফ্লাইটত পাৰি হয় আৰু কিবা আছে নেকি আৰু পাৰি পাৰি পাৰি চবতে পাৰি হয় হয় হ'বনে ঠিক আছে অঁ